হয় নেকি ভাল নহয়

অঁ আৰু একো নবনাও

নেজানো তই শিকাই দেচোন মোক কেনেকৈ বনাব লাগিব অঁ অঁ মই দেই অঁ যদি বোলে নোৱাৰিলোঁ তেতিয়া তোৰ ওচৰলৈ লৈ যাম অঁ ঠিক আছে তই কাম কৰ তেতিয়াহ'লে